হেল্ল' হেল্ল' অঁ কওকচোন অঁ হয় হয় অঁ হয় হয় কওকচোন অঁ কি মাছ লাগিব অঁ অঁ অঁ অঁ হয় অঁ পাব বাৰু

অঁ ৰেট এতিয়া চালানীটো দুশ চলি আছে লোকেলটো চাৰিশ অঁ শ'ল মাছ পাব অঁ অঁ পাব হয় অঁ হ'ব কিবা এটা মিলাই দিব আৰু অঁ আপোনাৰ কাটিং হ'লে মানে অকণমান বেছিকৈ দিব লাগিব আৰু বিশ টকা মানকৈ কেজি পাৰ প্ৰতি হয় হয় অঁ মই মানে মানুহ পঠিয়ায় দিম ডেলিভাৰী দি দিম যদি নিবলৈ অসুবিধা হয় ঘৰতে কাটিং কৰি দিম

অঁ অঁ অঁ আচ্চা হ'ব দিব আৰু মিলাই হয় হয় অঁ হয় অঁ অঁ অঁ হ'ব দিয়ক অঁ হ'ব মই গাড়ী এখনত গাড়ীতে থৈ আহিম বাৰু অঁ অঁ হ'ব দিয়ক